হেল্ল'

আছোঁ এনেই আছোঁ অঁ ভালেই অঁ ভালেই আছে তই কি কৰিছ অঁ কেক খাম বুলি ভাবিছ আজি অঁ মই হেৰি

অঁ এই এটা সহজ উপায় দিছোঁ মই সেইটোকে কৰিবি আৰু হেৰি আটাৰপৰা বনোৱাটোকে কৈ দিওঁ আৰু আটা হেৰি কৰিবি আটা একাপ ল'বি লৈ পিনে চালিব লাগিব আৰু আটাখিনি আটাখিনি চালি পিনে থবি তাৰপিছত আৰু চেনি একাপ ল'বি তাৰপিছত হেৰি একাপ কাপত মানে দুটা কণী লাগিব তাৰপাছত কণীখিনি এনেকৈ ভাঙি পিনে যি কণী হ'লেও হ'ব লোকেল হ'লেও হ'ব মুৰ্গী তাৰপিছত ভাঙি পেনে এটা চৰিয়াত ধুনীয়াকৈ এনকে হেৰি কৰিব লাগিব আৰু ভালকৈ লৰাব লাগিব ভালকৈ হেৰি হোৱাকৈ আৰু তাৰপিছত আৰু সেইখিনি হোৱাৰ পিছত ৰিফাইণ্ড তেল একাপ দিব লাগিব ৰিফাইণ্ড তেল একাপ দি পিনে সেই কণীখিনিৰ লগত আৰু একদম পূৰা ঘুলিব লাগিব আৰু ঘুলি ঘুলি ঘুলি ঘুলি অলপ এনেকৈ কিবা ফেন ফেন উঠা নিচিনা হ'ব নহয় হোৱাৰ পিছত আকৌ চেনিখিনি দিব লাগিব চেনি একাপ চেনি একাপ দিয়া পিছত চেনিখিনিও ঘুলিব লাগিব সেনেকৈ গুলি গুলি পিনে তাৰপিছত আৰু পিছত আটাখিনি দিব লাগিব আটাখিনি অলপ অলপ অলপ অলপকৈ দিব লাগিব আৰু দি এনেকৈ লৰাই থাকিব লাগিব লৰাই থাকিব লাগিব লৰাই থাকিব লাগিব তাৰপাছত সেনেকৈ লৰাওঁতে লৰাওঁতে পূৰা এটা হেৰি হ'ব নহয় ফেন ফেন উঠিব ওপৰলৈ ধুপ ধুপ উঠাৰ নিচিনা উঠাৰ পিছত এখন চচপেন ল'ব লাগিব চচপেনখনত অলপ হেৰি ৰিফাইণ্ড তেল সানি পিনে ধুনীয়াকৈ চাৰিওফালে সানি ল'ব লাগিব সানি তাত আৰু অকণমান শুকান আটা এনেকৈ অলপ চাইডে চাইডে দি ধুনীয়াকৈ চচপেনখন ঢকিয়াই ঢকিয়াই চবফালে হেৰি হ'ব লাগিব আৰু মিহল হ'ব লাগিব আটাখিনি অঁ অঁ অলপ গোল হ'ব লাগিব আৰু তাৰপিছত সেই হেৰিখিনি এনেকৈ ধুনীয়াকৈ দি দিব লাগিব চচেনখনত যোনখিনি গুলি লৈছিলোঁ আমি আটা এই কিবাকিবি মিহল কৰি গুলি লৈছিলোঁ সেইখিনি আৰু চচেনখনত ঢালি পিনে ধুনীয়াকৈ চচপেনখন এনেকৈ ঢকিয়াই দিব লাগিব আৰু চবফালে এনেকৈ সমান হোৱা নিচিনাকৈ ঢকিয়াই তাৰপিছত আৰু গেছতে বনোৱা হয় বা জুইতেই বনোৱা হয় কিহত বনা আৰু তই যদি গেছত বনাৱ হেৰি কৰিবি এখন টাৱা ল'বি টাৱাখন গেছত প্ৰথমতে বহাই ল'বি বহাই পিনে আৰু হেৰি কৰিবি সেইখিনি যোনখিনি চচপেনখনত বস্তুখিনি দিয়া হ'ল সেইখন লাহেকৈ তাত বহাই দিব লাগিব টাৱাখনৰ ওপৰত বহাই দি ঢাকন ওপৰত ঢাকন দি গেছটো তাৰপিছত অলপ কমকৈ দি পিনে কিমান সময় দিছে সেইটো অলপ আজিকালি ঘড়ী চাই ল'ব পাৰি নহয় টাইমটো চাই ল'ব লাগিব আৰু টাইমটো এনেকৈ চাই ল'বি চাই পিনে পঞ্চল্লিছ মিনিটমান লাগিব আৰু নহ'লে এনেকৈ ঢাকনখন উদিয়াই চাব পাৰি অলপ হোৱা হোৱা নিচিনা গম পাবি নহয় গম পালে লাহেকৈ আৰু এনেকৈ লুটিয়াই দিব লাগিব এখন কাগজ ল'ব লাগিব বগা কাগজ বগা কাগজ লৈ পিনে বেলেগ কিবা এটাত লৈ ল'লে হ'ব বগা কাজগখন লৈ পিনে তাৰপিছত চচপেনখন এনেকৈ ধুনীয়াকৈ ওলটাই দিব লাগিব আৰু এই বগা কাগজখিলাত বগা কাগজখিলাত ওলটাই দিলে তেতিয়া ধুনীয়াকৈ ওলটা হোৱাৰ পাছত আৰু সেই হেৰিখনতে বগা কাগজখনেহেঁতি টাৱাখনত ধুনীয়াকৈ বহাই দিব লাগিব বহাই দি এনেই অকণমান পাঁচ মিনিটমান কম জুইত দি পিনে থৈ দিলে ধুনীয়া কেক হৈ যাব আৰু তেনেকৈয়ে বনাবি অঁ অঁ সেনেকৈয়ে বনাবি হ'ব আৰু কিবা সুধিবি নে কি হ'ব দে অঁ ৰাখোঁ অঁ অঁ দে হ'ব